অ' ৰূপা বৌ হয় নাই অ' মই চয়নিকাই কৈছিলো চিনি পাইছে নাই অ' ঘৰতে আছেনে খোৱা বোৱা কৰিলোঁ আজৰি হৈছোঁ আৰু স্কুল গ'ল এনেই নহয় আপুনি ঘৰতে এনে আছেনে এনে আছে টাউনৰ পৰা আহোগৈ ব'লক বিশা বিশাল মাৰ্কেটৰ পৰা অ' যাম বুলি এ দহ চাৰে দহ মানত যাম

মই তাৰ মানে এই ল'ৰাৰ কিছুমান বজাৰ কৰিব লাগে কাপোৰ কানি তাৰপৰা ঘৰৰ এনেই চাহ চেনী কিবা তেনেকুৱা অলপ বজাৰ কৰিম বুলি ভাবিছিলোঁ পঁচিছশ মান বিহুৰ অফাৰ দি আছে জানুৱাৰী অফাৰ দি আছে অ' অ' অ' অ' এই দ'খৰটো গাড়ী লাইন গাড়ীতে যাম বুলি ভাবিছোঁ

মানে মই অকলে যাবলৈ বেয়া পাই মই বোলো আপুনি যদি এনেই আছে যাবনি বুলি ফোন লগালো অ' দুই গৰাকী হ'ব

হয় হয় অ' ঠিক আছে তেনেহ'লে আপুনি উলাওক মইও উলাও অ' ঠিক আছে হ'ব দিয়ক